মোৰ প্ৰিয় প্ৰযুক্তি সম্পৰ্কীয় পডকাষ্ট বা ইউটিউব চেনেলৰ বৰ্ণনা কৰিবৰ কাৰণে ক'ব লাগিলে এতিয়া প্ৰথমতে যদিও একেবাৰেই প্ৰযুক্তি সম্পৰ্কীয় নহয় তথাপিও মোৰ প্ৰিয় চেনেল ইউটিউব চেনেল ধ্ৰুব ৰাঠীৰ চেনেলটো ধ্ৰুব ৰাঠীৰ চেনেলত যদিও ৰাজনৈতিক বহুতো ভিডিঅ' থাকে তাৰ মাজতে তেওঁ মাজে মাজে প্ৰযুক্তি সম্পৰ্কেও খুব ধুনীয়া ধুনীয়া আপডে'টেড ভিডিঅ' আপলোড কৰে যিবিলাক মই মোৰ বহুত প্ৰিয় আৰু তেওঁক তেওঁৰ মই আচলতে প্ৰতিটো ভিডিঅ'য়ে মই তেওঁৰ চাওঁৱে কিন্তু এতিয়া বিশেষকৈ মাজে মাজে যি যিটো তেওঁ প্ৰযুক্তি সম্পৰ্কীয় আপডে'টেড ভিডিঅ' কিছুমান লৈ আহে বিশেষকৈ আমাৰ সৌৰজগতৰ সম্পৰ্কীয় বা মহাকাশৰ বিভিন্ন বিষয় সম্পৰ্কীয় ভিডিঅ'বিলাক মোৰ বহুত প্ৰিয় সেইবোৰ ভিডিঅ' মই যথেষ্ট চাওঁ আৰু তেওঁৰ ইউটিউব চেনেলটো মই বি যথেষ্ট ফ'ল' কৰোঁ তেওঁৰ কোনো এটা ভিডিঅ' আজিলৈকে মোৰ বাদ পৰা নাই মই মোৰ বহুতেই প্ৰিয় ভিডিঅ' তেওঁৰ ৰাজনৈতিক যিবিলাক বিশ্লেষণ সেইবিলাকো ভাল লাগে চাই এতিয়া বিশেষকৈ যিহেতু মোক প্ৰযুক্তি সম্পৰ্কীয় ভিডিঅ'ৰ কথা সুধা হৈছে সেইকাৰণে প্ৰযুক্তি সম্পৰ্কীয় ভিডিঅ'ৰ ক্ষেত্ৰত মই প্ৰথমতে ধ্রুৱ ৰাঠিৰ কথাটো ক'লোৱে আপোনাৰ এতিয়া ইয়াৰ পিছতেই আৰু প্ৰযুক্তি সম্পৰ্কীয় ভিডিঅ' গৌৰৱ ঠাকুৰ বুলি এজন আছে ইউটিউবাৰ তেওঁৰ এটা গেট ছেট ছায়েন্স বুলি এটা ইউটিউব চেনেল আছে এইটো বহুত বহুত ধুনীয়া ধুনীয়া তেওঁৰ টেকন'লজি সম্পৰ্কীয় নতুন আৱিষ্কাৰ উদ্ভাৱন সম্পৰ্কীয় যথেষ্ট ধুনীয়া ধুনীয়া ভিডিঅ' আপলোড কৰে তেওঁ তেওঁৰ এইবিলাক ভিডিঅ' মোৰ যথেষ্ট প্ৰিয় এতিয়া ক'ব লাগিলে ধ্ৰুৱ ৰাঠিতকৈ গৌৰৱ ঠাকুৰৰ টেকন'ল'জি সম্পৰ্কীয় ভিডিঅ'বোৰ গৌৰৱ ঠাকুৰৰ যদিও এটা চেনেল নহয় গৌৰৱ ঠাকুৰৰ বহুতকেইটা চেনেল আছে গৌৰৱ ঠাকুৰৰ চায়েন্সৰ কাৰণে এটা বেলেগ চেনেল পলিটিকেলৰ কাৰণে এটা বেলেগ চেনেল সেইকাৰণে গৌৰৱ ঠাকুৰৰ গেট ছেট ছায়েন্স বুলি যিটো চেনেল তাতে কেৱল নতুন নতুন টেকন'লজি ছায়েন্সৰ নতুন নতুন উদ্ভাৱন এইবিলাকৰ ওপৰতেই থাকে আৰু আপডে'ট হৈ থকা যায় তেওঁৰ চেনেলটো ফ'ল' কৰি থাকিলে গতিকে এই এটা মোৰ বহুত প্ৰিয় চেনেল তৃতীয়তে ৰাজ চামানী বুলি পডকাষ্ট তেওঁ নতুনকৈ যথেষ্ট পপুলাৰ হৈছে ৰাজ চামানি তেওঁৰ তাত বিভিন্ন ধৰণৰ ব্যক্তি আহে তেওঁৰ পডকাষ্টত কিন্তু কেতিয়াবা টেকন'ল'জি সম্পৰ্কেও জ্ঞান দিয়াৰ কাৰণে তেওঁ ছায়েন্সৰ লগত বিজ্ঞানৰ লগত জড়িত বিভিন্ন ব্যক্তিক আমন্ত্ৰণ জনাই বিশেষ বিশেষ ধৰি লওক আজিকালি সময়ত যিবিলাক চাইবাৰ ক্ৰাইমৰ ক্ষেত্ৰত তেওঁ যিমান তথ্য বহুত বেলেগ বেলেগ ফিল্ডৰ পৰা মানুহ আনি সেইবিলাক জনালে এতিয়া নতুন নতুন চাইবাৰ চাইবাৰ যিবিলাক ক্ৰাইম কৰে ব্যক্তিসকলে তেওঁলোকে নতুন নতুন টেকন'ল'জি কেনেকৈ ইউজ কৰি আছে এইবিলাকে কি কি ধৰণৰ ক্ষতি কৰিব পাৰে বা আমি কেনেকৈ সাৱধান হৈ থাকিব পাৰোঁ এইবিলাক তেওঁৰ ভিডিঅ'ত এই অলপতে কেইদিনমান আগতে এইবিলাক আপলোড কৰিছিলে এইবিলাক চালোঁ লগতে তেওঁ নতুন আৱিষ্কাৰ সম্পৰ্কীয় যথেষ্ট তেনেকুৱা ধৰণৰ আমাৰ ভাৰতৰ লেভেলত যিবিলাক কোনোবাই যদি তেনেকুৱা ধৰণৰ আৱিষ্কাৰ কৰে তেওঁলোকক মাতি আনি তেওঁলোকৰ পডকাষ্টত এই বিষয়ে বহল ভিত্তিকভাৱে আলোচনা কৰে গতিকে এই এটা চেনেল মই মই আচলতে খুব লিমিটেড চেনেল মই ইউটিউবত চাওঁ গতিকে এতিয়া যিহেতু কেৱল প্ৰযুক্তিৰ ক্ষেত্ৰত সোধা হৈছে সেইকাৰণে মোৰ এই তিনিটা চেনেলৰে নাম ল'ব লাগিব এই তিনিটা চেনেলেই মোৰ কাৰণে প্ৰিয় আৰু মই যথেষ্ট তেওঁলোকক ফ'ল' কৰোঁ এতিয়া কোনজন ইউটিউবাৰক আটাইতকৈ বেছি অনুসৰণ কৰে কৰিব লাগিলে আলটিমেটলি এইকে এইকেইজনেই মোৰ ধ্ৰুৱ ৰাঠী আকাশ বেনাৰ্জী বুলি এজন আছে আৰু তেওঁ কেৱল ৰাজনৈতিক বিশ্লেষণ কৰে আমাৰ ভাৰতৰ লগতে হ'ল ৱৰ্ল্ডৰ যিটো পৃথিৱীৰ বিভিন্ন দেশৰ ৰাজনীতিবিলাকো যথেষ্ট তেওঁ এনালাইচিছ কৰে আৰু খুব ধুনীয়াকৈ গতিকে আকাশ বেনাৰ্জী মোৰ খুব প্ৰিয় ধ্ৰুৱ ৰাঠি মোৰ খুব প্ৰিয় গৌৰৱ ঠাকুৰৰ যিবিলাক পলিটিকেল এজেণ্ডা লৈ যিবিলাক হেৰি বিষয় লৈ যিবিলাক তেওঁ তেওঁৰ গৌৰৱ ঠাকুৰ বুলি এজন এটা আৰু নিউজ ইউটিউব চেনেলত আপলোড কৰে ভিডিঅ' এইটোও মই যথেষ্ট চাওঁ মোৰ এজন নহয় ধ্ৰুৱ ৰাঠী আকাশ বেনাৰ্জী ৰাজ চামানী গৌৰৱ ঠাকুৰ এই চাৰিজন মোৰ যথেষ্ট প্ৰিয় আৰু তেওঁলোকক মই ৰেগুলাৰ্লি মানে সদায় মই তেওঁলোকক অনুসৰণ কৰোঁ তেওঁলোকৰ ভিডিঅ' আহিলে মই নোচোৱাকৈ নাথাকোঁ এতিয়া নতুনকৈ আৰু কিছুমান চেনেল আহিছে য'ত প্ৰযুক্তি সম্পৰ্কীয় ভিডিঅ' যথেষ্ট আপলোড থাকে এতিয়া প্ৰযুক্তি সম্পৰ্কীয় আপলোড আগতেই পুৰণা কিছুমান আছিলে য'ত নতুন নতুন মোবাইলৰ আপোনাৰ নতুন নতুন কি টেকন'লজি উদ্ভাৱন হৈছে মোবাইলত আপুনি কি ব্যৱহাৰ কৰিব এইবিলাক আচলতে আজিকালি অলপমান কিছু কেৱল মোবাইলৰ বিষয়ে থকা চেনেলবোৰ লাহে লাহে জনপ্ৰিয়ৰ হাৰটো কমি গৈছে তেওঁলোকৰ এতিয়া নতুনকৈ এই ধৰণৰ য'ত মানে মিক্স থাকে য'ত ধৰি লওক ৰাজনৈতিক বিষয় টেকন'ল'জিৰ বিষয় এই ধৰণৰ ইউটিউব চেনেলবোৰ চাই বেছি ভাল লাগে গতিকে মোৰ প্ৰিয় ইউটিউব চেনেল এইকেটাই